হয় বৰ্তমান সময়ত নৃত্যকে পেচা হিচাপে লোৱা পৰম্পৰাগত নৃত্যশিল্পীসকলে বহুতো সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পাইছোঁ ইয়াৰ ভিতৰত বিশেষকৈ আৰ্থিক ক্ষেত্ৰত তেওঁলোকক বেছি সমস্যাৰ সন্মুখীন হোৱা দেখিছোঁ কাৰণ এতিয়া এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে নিজৰ প্ৰতিভা থাকিলেও বিকাশৰ ক্ষেত্ৰত অকণমান আৰ্থিক দিশটোৰ কাৰণেই সমস্যাৰ সন্মুখীন হৈছে সাজ পোছাককে আদি কৰি ধৰক আজিকালি সাজ পোছাকবিলাক প্ৰদৰ্শন কৰিবলৈও অকণমান বেছি টকা পইচাৰ প্ৰয়োজন হয় সাজ পোছাকবিলাকৰো দাম বাঢ়িলে আৰু আপোনাৰ বিশেষকে সেইটো কাৰণেই প্ৰতিভা আছে যদিও তেওঁলোকে বিকাশৰ ক্ষেত্ৰত অকমান অসুবিধা হৈছে কাৰণ আজিকালি অকণমান আধুনিকতাৰো প্ৰভাৱ পৰিছে এইটো এটা আমি সমস্যা বুলি ভাবিছোঁ আৰু আমাৰ গাঁৱত তেনেকে নৃত্যশিল্পী আছে মই দেখিছোঁ আৰ্থিক সংকটত বাবে অন্য পেচা গ্ৰহণ কৰিব লগা হৈছে ধৰক এজন ভাল বাঁহীবাদক তেওঁ নিজৰ আৰ্থিক সংকটৰ কাৰণে বাঁহ বেতৰ ব্যৱসায় কৰিব লৈছে তেওঁ নিজৰ হাতৰ যি পাৰদৰ্শিতা সেয়া কৰিবলৈ আৰম্ভ কৰি দিছে হাতেৰে ধৰক বাঁহ বেতৰ বস্তু বনাই বিক্ৰী কৰি দোকানত উলিয়াইছে ত' তেওঁৰ নিজৰ যিটো প্ৰতিভা সেইটো লুকাই লুকাই গ'ল আৰ্থিক অভাৱৰ কাৰণেই তো সেইখিনিয়ে তো সেই ভাবোঁ আৰ্থিক ফালৰ পৰা অকণমান টনকিয়াল হ'লেহে মানে এইবিলাকত আগবাঢ়ি যাব পাৰে এনেকুৱা নিচিনা মানে ভাৱ হয় ইয়াকে ক'লোঁ মই এইটো বিষয়ত